মই ফিলিপকাৰ্টৰ পৰা এটা কুৰ্তি অৰ্ডাৰ কৰিছিলোঁ কুৰ্তিটো বহুত ভাল লাগিছে কাপোৰটো চফ হয় আৰু কাপোৰটো চাই যিটো দাম সেইটো দাম বহুত ভালেই হৈছে বহুত কমতে পোৱা যেন লাগিছে মই ফিলিপকাৰ্টৰ অৰ্ডাৰ দিছিলোঁ কিন্তু বহুত ভয়ে ভয়ে দিছিলোঁ কিন্তু যেতিয়া কাপোৰটো পালোঁ তেতিয়াহে মনটো ভাল লাগিছে যে বহুত ভাল কাপোৰ আহিছে সেইকাৰণে মই ফিলিপকাৰ্টৰ বস্তুবোৰ ভাল বুলি ভাবিছোঁ আৰু কুৰ্তিটোৰ যেনেকুৱা ভাবেৰে দিছিলোঁ কিন্তু এতিয়া সেইটো বেয়া ভাব নাই মই বহুত ভাল পাইছোঁ আৰু লগতে লগতে ওচৰ চুবুৰীয়াবোৰো দেখি ভালেই বুলি কৈছে আৰু ফিলিপকাৰ্টৰ কাপোৰবোৰ ভালেই